মই ঘৰুৱা কাম কৰি বেছি ভাল পাওঁ ঘৰত মই মোৰ মাক সহায় কৰি বেছি ভাল পাওঁ ঘৰত মই মাক সহায় কৰাৰ ওপৰিও মই মই মোৰ ফুলনিখনলৈ যাই ফুলনিখন চাফ চিকুণ কৰি ভাল পাওঁ ফুলনিৰ বাহিৰে ঘৰৰ সকলো কাম ঘৰত তাঁতশাল আছে তাঁতশাল বৈ মই ভাল পাওঁ মই ঘৰত তাতঁশাল বওঁ

মই মানুহক সহায় কৰি ভাল পাওঁ সকলো মানুহকে সহায় কৰি ভাল পাওঁ মই ঘৰৰ সকলো কাম কৰোঁ ধান ভুই ৰুব জানোঁ ধান কাটিব জানোঁ মই ধান কাটিও ভাল পাওঁ মই ভুই ৰুইও ভাল পাওঁ মই তাঁতশালত সকলো ধৰণৰ কাপোৰ লগাওঁ যেনে পিন্ধা গামোছা গলত লোৱা গামোছা গলত লোৱা গামোছাত মই ফুল ফুল তুলি ভাল পাওঁ মই ফুলনিবোৰ চাফ চিকুণ কৰি ভাল পাওঁ মই আজৰি সময়ত বেছিভাগ মই তাঁতশাল বৈ ভাল পাওঁ তাঁতশালত মই ফুল ফুল বাচি ভাল পাওঁ আৰু ফুলনিত মই ফুল পুলি ৰুই ভাল পাওঁ গাঁৱৰ কিছুমান কাম থাকে মই সেইবোৰ কাম কৰি খুবেই ভাল পাওঁ মই মোৰ স্কুল কলেজতো কাম কৰি ভাল পাওঁ মই সকলো ধৰণৰ কাম কৰি ভাল পাওঁ যেনে ঘৰৰ ঘৰুৱা কাম ঘৰ সৰা ঘৰ সৰা চোতাল সৰা ফুলনি চাফ কৰা ঘৰ চাফ কৰা বিছনী গুঠা বিছনী গুঠা চাদৰ বুটা বুটা বন্ধা মই সকলো কাম কৰিয়েই ভাল পাওঁ